হেল্ল' হয় আপোনাৰ দোকানৰপৰা মই এযোৰ ছানগ্লাছ কিনিব লগা আছিলে নতুন কালেকশ্যন কিবা আহিছে নেকি হয় নেকি মোক এযোৰ ভাল ছানগ্লাছৰ প্ৰয়োজন হৈছিলে মই আগতো আপোনাৰ তাৰপৰা ছানগ্লাছ ক্ৰয় কৰিছোঁ ভাল পাইছোঁ মানে মই মোৰ পৰিয়ালবৰ্গইয়ো আপোনাৰ তাৰপৰাই ছানগ্লাছ লয় ভালপাই পেলাই মোক তেওঁলোকেও কৈছে যে তাৰপৰা ল'ব পাৰ মই তেতিয়া তেওঁলোকক কৈছোঁ মই অলৰেডি তাৰপৰা লৈছোঁ যথেষ্ট ভাল মানে তেওঁলোকৰ ছানগ্লাছবিলাক কেনেকুৱা কেনেকুৱা চেপত পাম বাৰু অভেল চেপ কেটচ্ আই এইবিলাকত পাই যাম ন পাই যাম হয় হয় হয় মই ভাবিছিলো যে মই আগত এবাৰ ফোন কৰি জানি লওঁ যে আপোনালোকৰ তাত নতুন কালেকশ্যন কি কি আহিছে মানে জানি লৈ পেলাই গ'লে ভাল আৰু মোৰ ঘৰ যিহেতু দূৰণিত মানে গৈ পেলাই আকৌ এনেই ঘূৰি আহিব লগা হয় বেয়া নাপাব হা আপোনাক দিষ্টাৰ্ব দিয়াৰ কাৰণে জানি ল'লে ভাল আৰু আপুনি যদি বেয়া নাপাই মোৰ হয় হয় হয়

আপুনি যদি বেয়া নেপায় মোৰ এইটো নাম্বাৰতে হোৱাটচাপ আছে প্লিছ আপুনি ছানগ্লাছৰ কালেকশ্যনখিনি ফটো মাৰি দিব পাৰিব নেকি হয় নেকি হয় হয় ধন্যবাদ মই আহিম দুই এদিনতে আপুনি ফটোখিনি মোক পঠাবচোন ঠিক আছে মানে কি কি ডিজাইন আছে নিউ কালেকশ্যন আপুনি গোটেইখিনি মোক পঠাই দিব হাঁ মই একচুৱ্যেলি মই নিজেও ব্যৱহাৰ কৰিম মই ভাবিছোঁ মানে আপোনাৰপৰা হ'লচেল ল'ব পাৰিলে ভাল আছিলে মই নতুনকৈ বিজনেচ এটা আৰম্ভ কৰিম ভাবিছোঁ মানে হয় নেকি হয় হয় ঠিক আছে তেতিয়া গৈয়ে সেইখিনি কথা পাতিম আপোনাৰ ওচৰত কি কি কালেকশ্যন আছে দেখাব এবাৰ ঠিক আছে ঠিক আছে ৰাখিছোঁ হাঁ